হেল্ল' অঁ এইটো হেৰি ছাৰৰ ওচৰতনে মেমৰ ওচৰত লাগিছেবা আৰু

অঁ ডক্টৰ নহয় জানোঁ অঁ মোৰ মানে হেৰি অঁ গেছৰ বহুত প্ৰব্লেম হৈছে এই গেছ মানে একেবাৰে বিষটো পেটত হয় এবাৰ দুবাৰ পিঠিফালেও হয় হয় অঁ তেনেকুৱা হৈছে আকৌ অঁ জলা জ্বলা পোৰা কৰে খুচি খুচি ধৰে তেনেকুৱা হৈছে উগাৰ অঁ উগাৰো আহে ভাত পানী খাওঁ কেতিয়াবা অলপ টাইমটো খেলি মেলি হয় আৰু পানীটো খোৱাটো অলপ কম হয় বৰ বেছি খাব নোৱাৰোঁ অঁ অঁ অঁ হয় বাইদেউ হয় হয় হয় হ'ব বাৰু অঁ লিখি দিয়ক সেই হয় হয় অঁ অঁ অঁ বেলেগ অসুবিধা মানে অঁ সেই পেটৰ সেইটো গেছৰে অসুবিধা আও পেট বিষ হয় স মানে খুচি বিন্ধি ধৰে জ্বলা পোৰাও কৰে পেট হয় হয়

ঠিক আছে বাৰু হ'ব